ঐ কালি আমাৰ ঘৰলৈ টি ভি ত আনিলোঁ নহয় এই যোৰহাটৰ গৰালিৰ ওচৰৰ দোকানখন যে আছে টিভি দোকানখন তাপা আনিলোঁ ত্ৰিছ শতাংশৰ ৰেহাইত পাইছোঁ আৰু নিজে বিচৰা মতে ফিটটো পাইছোঁ অ' ৰঙটো ৰঙটো সেই ক'লা অ' এই মডেলটো ছেনছুই এল ই ডি টিভি তাৰপিছত আকৌ টিভি টোৰ লগত মোবাইল এটাও ফ্ৰী পাইছোঁ নহয় হেৰি থ্ৰী ষ্টাৰৰ টিভি টো মই দামটো চাই ভাল পালোঁ গম পাৱ টিভি টো ভাল ভাল টিভি আহিছে হেৰি তইও এটা ল'ম ল'ম কৰি আছ নহয় ত' তই তাপাই ল'বি সেইখন দোকান পাই ল'বি গৰালি ওচৰত যে আছে আৰু সেই ছবিবিলাক ইমান ভাল আহিছে বহুত ধুনীয়া ছবি আহিছে

তই তাৰ পাই ল'বি বেলেগ দোকানপা নল'বিগৈ অঁ